দৰ্শকৰ সন্মুখত গীত গাওঁতে মোৰ কোনো ভয় বা উদ্বিগ্নতা সেই তেনেকে অনুভৱ হোৱা নাছিল অলপতে আমি প্ৰাগ চেনেলত প্ৰাগ উৰুলীৰ চূড়ান্ত প্ৰতিযোগিতাত বিয়া গীত পৰিৱেশন কৰিছিলোঁ বিয়া গীত গাওঁতে ভয় ঠিক একো লগা নাছিল অলপ উদ্বিগ্নতা অনুভৱ কৰিছিলোঁ কৰিছিলোঁ কিন্তু কৰিবলগা একো বিশেষ নাথাকে কাৰণ ঠিকমতে গাই গ'লে ভয় কৰাৰ কোনো কাৰণেই নাথাকে আৰু আমি সেই চূড়ান্ত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু বেলেগকো ক'ব লাগিলে মই সেইটোৱে ক'ম যে এইবিলাক গীত বা কিবা পৰিৱেশন কৰোঁতে ভয় কৰাৰ কোনো কাৰণ নাথাকে